মই আঞ্চলিক উপভাষা শিকিছোঁ আৰু মই সদায় যিটো ভাষা কওঁ তাতো এই উপভাষাৰ ব্যৱহাৰ কৰোঁ মোৰ উপভাষাটো হৈছে নলবাৰী জিলাৰ উপভাষা নলবাৰী জিলাত যিটো উপভাষা মানুহে সাধাৰণতে ব্যৱহাৰ কৰে সেই ভাষাটো আৰু উপভাষা এটা হৈছে এনেকুৱা এটা ভাষা য'ত মানুহে সদায় সেইটো দৈনন্দিন কামত দৈনন্দিন কামত যিটো দৈনন্দিন কথা কওঁতে যিটো ভাষা ব্যৱহাৰ কৰে সেইটো হৈছে উপভাষা আচলতে যিটো লিখিত ভাষা লিখিত ভাষা আৰু উপভাষাৰ পাৰ্থক্য হৈছে যে এইটোৱেই লিখিত ভাষাত মানুহে যিবিলাক যিবিলাক শব্দ লিখে বা যিবিলাক বাক্য লিখে সেইটো এটা মান্য ৰূপ এটা ভাষাটোৰ কিন্তু উপভাষা হৈছে মানুহ এটাৰ কাম কৰি থাকোঁতে মানুহটোৰ যেতিয়া কষ্ট হ'ব বা যেতিয়া কোনোবাই সৰু ল'ৰা ছোৱালীয়ে খেল এখন খেলি আছে যেতিয়া তেওঁলোকে খেলখন বিৰাট ভাল পাইছে বা কোনোবা জয় হৈছে বা কোনোবা হাৰিছে যেতিয়া তেওঁলোকে এটা তাৰ বৰ্হিপ্ৰকাশ যেতিয়া কৰিব সেই অনুভুতিটোৰ তাত কোনো ধৰণৰ মান্যতা নাথাকে তাত এটা স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে এটা শন্দ এটা ক'ব বা চিঞৰিব সেইটো হৈছে এটা উপভাষাৰ প্ৰকাশ আৰু সেয়াই হৈছে উপভাষা আৰু ঠিক সেইদৰে ময়ো যে বিভিন্ন ধৰণৰ উপভাষা দৈনন্দিন কাম কাজত মানুহৰ লগত কথা পাতোঁতে ব্যৱহাৰ কৰোঁ আমি যিদৰে এটা শব্দ এটা হৈছ সিহঁত সেই সিহঁতটো কিন্তু আমি উপভাষাত ব্যৱহাৰ কৰোঁ সেহেঁতে বুলি কওঁ আৰু ঠিক সেইদৰে আমি বিভিন্ন ধৰণৰ দৈনন্দদিন কাম কাজত এই উপভাষাৰ ব্যৱহাৰ কৰোঁ